ৰাস্তাঘাট নিৰ্মাণৰ বাবে পুৰণি গছবোৰ কাটি পেলোৱাৰ ফলত পৰিৱেশত বেয়া বেয়া পৰিৱেশৰ সৃষ্টি হৈছে লগতে আমাৰ ইয়াৰ ওচৰে পাজৰেও বহুত গছ গছনি কাটি দিয়া হ'ল ৰাস্তা বনোৱাৰ ক্ষেত্ৰত যাৰ বাবে মানুহৰ ছাঁ ল'বলৈ এতিয়া দিগদাৰ হৈ গৈছে গছৰ অভাৱৰ কাৰণে আৰু তাৰ লগতে পৰিৱেশত বেয়া প্ৰভাৱ পৰিছে গছ গছনিৰ অভাৱৰ ফলত পৰিৱেশত বেয়া প্ৰভাৱৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে আৰু মানুহ থাকিবলৈ গছ লাগিবই গতিকে তাৰ বিপৰীতে গছ ৰুই আছোঁ ৰুবও লাগিব আৰু ৰাস্তা ঘাট বনোৱাৰ ক্ষেত্ৰতো অলপ গছ গছনি কমকৈ কাটিব লাগে সেইয়াই সমস্যা হ'ব গছ গছনি নেথাকিলে